আগৰ ফোনটো বেয়া হোৱাৰ কাৰণে মই নতুন ফোন কিনি আনিলোঁ কিন্তু সেই ফোনটো আগৰ ফোনতকৈ ভাল কিন্তু সেইটো ফোনটো চাৰ্জিঙো বহুত লাগে এতিয়াৰ ফোনটো চাৰ্জিঙো কম খায় আৰু ভাল আৰু সেইটো ডিচপ্লোইটোও ঠিক আছে আৰু আমি এই ফোনটো দি কিনে আমি বহুত ভাল পাইছোঁ আপোনাৰ আগৰ ফোনটোৰ যেনেকৈ আছিলে সেই ফোনতকৈ আমাৰ এই ফোনটো ঠিক আছে আৰু এই ফোনটো কিনি কেনে মই বহুত ভাল পাইছোঁ